ৰন্ধনৰ বাবে বিশেষকৈ মই পনিৰ খাদ্য বনাবলৈ বেছি ভাল পাওঁ পনিৰটো বনাবলৈ মোৰ কাৰণে আটাইতকৈ সহজ হয় প্ৰথমতে কেৰাহিখন গৰম কৰি লওঁ তাত অলপ ৰিফাইণ ঢালি লওঁ ৰিফাইণ ঢলাৰ পিছত বিভিন্ন ধৰণৰ মচলা তাত মেৰিনেট কৰি লওঁ মেৰিনেট কৰাৰ পাছত মচলাখিনি যেতিয়া ভাজি ভাজি ৰঙা হৈ যায় তাত তেতিয়া মই বিলাহীখিনি ভাজি দিওঁ বিলাহীখিনি ভজাৰ পাছত তাত মই কিছুমান মটৰ দি দিওঁ কাজু দি দিওঁ খিচমিচ দি দিওঁ অলপ ঘিউ দি দিওঁ ভাজি থাকোঁতে যেতিয়া বিলাহীখিনি অলপ ৰঙা ৰঙা হৈ যাব অলপ অলপ যেতিয়া গোন্ধটো ওলাব তেতিয়া তাত মই বিভিন্ন ধৰণৰ পনিৰ টুকুৰা সৰু সৰুকৈ দি দিওঁ আৰু সেই পনিৰ টুকুৰাখিনিও লাহে লাহে যেতিয়া মই ভাজোঁ পনিৰখিনি অলপ ৰঙা ৰঙা হ'বলৈ দিওঁ কম ষ্টভত যেতিয়া পনিৰখিনি ৰঙা হ'ব বিলাহীখিনি ভাজিম যেতিয়া ভাজি যেতিয়া এটা গোন্ধ ওলাব তেতিয়া তাত মই উতলি থকা গৰমপানী অলপ ঢালি দিওঁ আৰু যেতিয়া উতলি থাকিব তিনি চাৰি মিনিট বিলাহী পনিৰ মটৰ কাজু খিচমিচ গাজৰ আৰু অলপ ঘি যেতিয়া উতলি উতলি অলপ লাহে লাহে পানীৰ পৰিমাণটো যেতিয়া কমি আহিব তেতিয়া তাত মই অলপ খুন্দি থোৱা লং ইলাচি ডালচেনি দি দিওঁ আৰু একেবাৰে নমাবৰ সময়ত মই তাত কুটি থোৱা ধনিয়াপাত দি দিওঁ ধনিয়াপাত দি অলপ কম ষ্টভত গেছটো কৰি থৈ মই অলপ সময় পনিৰখিনি সিজিবলৈ দিওঁ যেতিয়া লাহে লাহে পনিৰখিনি সিজি থাকে পনিৰখিনি সিজি থাকিব আৰু তেতিয়া অৱশেষত যেতিয়া মই নমাবলৈ ল'ম তেতিয়া তাত মই অকণমান বাটাৰ ঢালি দিওঁ বাটাৰ দিলে পনিৰখিনি খাবলৈ সোৱাদটো অলপ বাঢ়ে যিহেতু পনিৰ সকলো মানুহেই খাই ভাল পায় আৰু পনিৰ সকলোৰে বৰ প্ৰিয় সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বৃদ্ধ বয়সৰ মানুহেও পনিৰ খাবলৈ ভাল পায় সেয়ে মই ৰন্ধনশৈলী বনোৱাৰ অভিজ্ঞতা হিচাপে পনিৰটো বনায়ো ভাল পাওঁ নিজে খায়ো ভাল পাওঁ আৰু আনক খুৱায়ো ভাল পাওঁ যিহেতু পনিৰ বনাবলৈ অতিকৈ সহজ যিকোনো এজন ব্যক্তিয়ে পনিৰ বনাব পাৰে পনিৰ খাদ্য বনাব পাৰে যিহেতু পনিৰটো খাবলৈও সোৱাদ হয় আৰু লগত কাজু খিচমিচ বাটাৰ ঘি সেইখিনি পনিৰত যেতিয়া দি দিয়া হয় বিলাহী দিয়া হয় মটৰ দিয়া হয় বা বিভিন্ন ধৰণৰ বস্তুও আজিকালি দিব পাৰে যেনেদৰে আপোনাৰ ফুলকবিটো দি দিব পাৰে পনিৰ দেখিবলৈ ধুনীয়া হয় গাজৰ দি দিব পাৰে দেখিবলৈ ধুনীয়া হয় পনিৰ বনায়ো ভাল পাওঁ আৰু খায়ো ভাল পাওঁ সেই পনিৰটো অভিজ্ঞতা হিচাপে বনোৱাৰ পনিৰ মোৰ ভাল অভিজ্ঞতা আৰু পনিৰ খাবলৈও ভাল লাগে বনায়ো ভাল লাগে